হেল্ল' হয় কওক এইটো অঁ অঁ হয় হয় হয় কওক মই ভেজিটেবল ভেনণ্ডৰেই হয় কওক হয় নিশ্চয় আমাৰ তাত বহুত ধৰণৰ ভেৰাইটি চবজি পাব আপুনি লাওৰপৰা কবিৰপৰা আমাৰ মেইন চোৰচটো খাৰুপেটীয়া মংগলদৈ

হয় কোনটো ডেটত আছে বিয়াখন আচ্ছা ঠিকে আছে হ'ব বাৰু কওকচোন আপোনাক কেনেকুৱাধৰণে বস্তুবোৰ লাগিব কিমান কিমান লাগিব পাৰে

ডিচকাউণ্ট আপোনাৰ নিশ্চয় পাব কোৱাণ্টিটি লৈ যদি আপুনি বেছি কোৱাণ্টিটিলৈ আপুনি আমি নিশ্চয় কিবা এটাতো মিলাই নিশ্চয় দিমেই ডেলিভাৰী মানে কি আপোনাৰ এড্ৰেছটো ক'ত লাগিব আপোনাৰ ক'ত ডেলিভাৰী কৰিব লাগিব কওকচোন গুৱাহাটীত গুৱাহাটী হ'লেটো আমি আপোনাক দি থৈ আহিম একদম আপোনাৰ দৰ্জাত দি থৈ আহিম আৰু টেনছন ল'বলগীয়া একো নাই আপুনি এড্ৰেছটো ক'লেই হ'ল আমাৰ মানে আমাৰ অৰ্গেনিক অৰ্গেনিক বুলি ডাইৰেক্টলি ক'ব নোৱাৰোঁ মই কিন্তু অন্য় বেলেগ ভেণ্ডাৰৰ তুলনাত মোৰপৰা আপুনি ভালেই ফ্ৰেচ মালেই পাব ভালেই মাল পাব আৰু আজিকালি মানে কি অৰ্গেনিক মানে কি আৰু আজিকালি অৰ্গেনিক কৰি আপুনি বচাব নোৱাৰেটো ধৰক এতিয়া বিলাহীৰ যদি এক কিলোৰ দাম যদি মই আপোনাক কও দুশ টকা বুলি আপুনিটো বিয়েৰ কৰিব টানে হৈ যাব ত' অৰগেনিকৰ দামটো তেনেকুৱাই আহিব দুশ আঢ়ৈশ টকা কেজি আহিবগৈ ন গতিকে অলপটো মানে ধৰক হেৰি কৰিবলগীয়া হয় কিন্তু আমি যিখিনি ক'ৰো মানে ফুল চাইণ্টিফিকেলি কৰা হয় চাইণ্টিফিক ৱেত আমাৰ প্ৰডাকশ্যনবোৰ কৰা হয় য'ত মানে আমি ৰাইজৰ হেল্থৰ বিষয়েও আমি কনচিয়াচ হয় আৰু একৰ্ডিংলি আমি গোটেই বস্তুখিনি কৰোঁ গতিকে আপুনি নিশ্চয় নিশ্চয় পাব নিশ্চয় পাব ঠিক আছে হ'ব আছে সময় আছে আপুনি ভাবি চিন্তি পাৰিলে অন্য় দুই এজনৰ লগতো কথা বতৰা পাতি দাম দৰবোৰ মিলাই মোৰ ওচৰত আপুনি বেলেগতকৈ দহ টকা পাৰ কেজি হ'লেও কমত পাব দিয়ক ঠিক আছে নিশ্চয় নিশ্চয় ঠিক আছে ঠিক আছে